লখিমপুৰ জিলাৰ উল্লেখযোগ্য ঐতিহাসিক স্থান বুলি ক'লে আমি প্ৰথমতেই নাম ল'ব লাগিব মহাপুৰুষ মাধৱদেৱৰ জন্মস্থানৰ কথা নাৰায়ণপুৰৰ লেতেকুপুখুৰী এই স্থানত স্থান চাবলৈ বিভিন্ন ঠাইৰ পৰা পৰ্যটকসকল আহে আৰু এই স্থানত এতিয়া মিউজিয়াম প্ৰস্তুত কৰি মহাপুৰুষ মাধৱদেৱে ব্যৱহাৰ কৰা খোল তাল আদি সংগ্ৰহ কৰি ৰখা হৈছে লগতে বৈষ্ণৱ ধৰ্মৰ লগত জড়িত গীত মাতসমূহো তাত ৰখা হৈছে ইয়াৰ উপৰিও ঐতিহাসিক স্থান বুলি ক'লে আমি নাম ল'ব পাৰিম পদুমণি আই থান আৰু বাসুদেৱ থানৰ কথা পদুমণি আই থান আৰু বাসুদেৱ থান হৈছে পুৰণিকলীয়া পুৰণি দিনতে স্থাপন হোৱা দুখন থান এই থানলৈ মানুহে মনত কল্পনা কৰি কিবা এটা আগবঢ়ালে সেই কামত সুফল পোৱা যায় বুলি মানুহসকলে বিশ্বাস কৰে ইয়াৰোপৰিও লখিমপুৰ জিলাত থকা দুখনমান স্থান হৈছে শিৱমন্দিৰ পাৰ্ক আৰু গান্ধী পাৰ্ক এই পাৰ্কত সোমাবলৈ পই পইচাৰ প্ৰয়োজন হয় এই পাৰ্কসমূহত মানুহে মনোৰঞ্জন কৰিবৰ বাবে সময় কটায় সৰু ল'ৰা ছোৱালীসমূহ লৈ গৈ তেওঁলোকৰ আজৰি সময়সমূহ পাৰ কৰে লেণ্ডমাৰ্ক বুলি ক'লে বিশেষকৈ এ টি এম ফিল্ডখনৰ কথাই ক'ব পাৰি তাত কমবয়সীয়াৰ পৰা আদহীয়া মানুহৰলৈকে সকলো মিলি জুলি খোজ কাঢ়ে আৰু ক্ৰিকেট খেল ভলীবল আদি হয় লগতে থিয়েটাৰ বিভিন্ন ধৰণৰ নৃত্য গীত আদি অনুষ্ঠান পালন কৰা হয়